মই এটা শ্বপিং এপৰ পৰা এটা কুৰ্তি মই কিনিছিলোঁ বস্তুটো দাম অনুযায়ী ইমানেই ভাল লাগিছে মানে পিন্ধি বস্তুটোৰ কাপোৰটোৰ পৰা আপোনাৰ চাইজটোলৈকে একবাৰে সঠিক মই একেবাৰে মজলীয়া চাইজটো মই কিনিছোঁ সেইটো যেনেকৈ মই ছবিত দেখিছো বস্তুটো ঠিক তেনেকুৱাই আহিছে একো তাত একো মানে বেলেগ নাছিল একো বেলেগ নহয় বস্তুটো কাপোৰটো পিন্ধিবলৈ খুব খুব মানে আৰাম পিন্ধি কাপোৰটো খুব আৰাম লাগে বা মই কাপোৰটো ধুইছো এবাৰ দুবাৰ কিন্তু কাপোৰটোৰ ৰং যোৱা নাই মই দেখি পোৱা নাই ৰং যোৱা খুব ভাল বুলি ক'ব পাৰি কুৰ্তিটো ইমান কম প্ৰাইছটো ইমানো কম নহয় কিন্তু যিটো দামত তেওঁলোকে দিছে সেইটো দাম অনুযায়ী বস্তুটো খুব ভাল ৰং যোৱা নাই আপোনাৰ সঠিক মতে চাইজটো আহিব ডাঙৰ বা সৰু নহ'ব আৰু তাৰোপৰিও পিন্ধিবলৈও খুব আৰামদায়ক গৰমত বিশেষকে বস্তুটো খুব আৰামদায়ক গৰম বুলি নহয় ঠাণ্ডাটো বস্তুটো আৰামদায়ক হ'ব কপাহী কাপোৰৰ হয় গতিকে বহুত ভাল পালো মই কুৰ্তিটো